মই যে সেইদিনা হেৰিত যে এই ফ্লিপকাৰ্টৰ পৰা যে হেৰিখন বেডশ্বিটখন আনিছিলোঁ ইমান ভাল জানেনে বৰ ধুনীয়া আৰু মানে ৰং চঙো যোৱা নাই বস্তুটো ব্যৱহাৰ কৰি মই বৰ ভাল পাইছোঁ কিন্তু দেই আপুনি ল'ম আপুনি ল'ম বুলি কৈছিল নহয় ল'ব পাৰে ল'ব পাৰে বস্তুটো ভাল মই কিন্তু বহুত ভাল পাইছোঁ লৈ পেলাই